মোৰ দৌৰৰ প্ৰশিক্ষণ স্কুলত হৈছিলে স্কুলত মই দৌৰিছিলোঁ মোক এজন দৌৰৰ শিক্ষকে প্ৰশিক্ষণ লৈছিলে আৰু প্ৰশিক্ষণত মোক পুষ্টিকৰ খাদ্য কণী আৰু গাখীৰ খাবলৈ দিছিলে আৰু কম পৰিমাণে পানী খাব কৈছিলে আৰু দৌৰোতে মুখত তিতা কাপোৰ লৈ দৌৰিছিলোঁ মই স্কুলত খেলৰ প্ৰতিযোগিতা কৰিছিলোঁ খেলৰ প্ৰতিযোগিতাত মই যিমানখিনি খেল খেলাইছিলে সকলোখিনি খেলত মই প্ৰথম স্থান পাইছিলোঁ যেনে দৌৰ এশ মিটাৰৰপৰা আদি কৰি আঠশ মিটাৰলৈকে দৌৰ মাৰিছিলোঁ আৰু জেভলিং ডিচকাছ শ্বৰ্ট ফুট লং জাপ হাই জাপ সকলোখিনি মই কৰিছিলোঁ তাৰপিছত

আঞ্চলিক ভিত্তিত খেল কৰিবলৈ ছাৰহঁতে লৈ গৈছিল তাত গৈয়ো মই সকলোকেইটাতে প্ৰথম স্থান লাভ কৰিছিলোঁ তাৰপিছত মই মাৰঠাণ্ড দৌৰ মাৰিলোঁ মাৰঠাণ্ড দৌৰতো মই প্ৰথম স্থান পালোঁ তাৰ পিছত কলেজত মাৰঠাণ্ড দৌৰ হ'ল তাত গৈও মই প্ৰথম স্থানে লাভ পালোঁ তাৰ পাছত শিৱসাগৰত খেল হ'ল শিৱসাগৰত গৈ মই সকলোকেইটাতে প্ৰথম স্থান ল'বলৈ সক্ষম হ'লোঁ তাৰ পাছত ছাৰহঁতে বাছি আমাক গুৱাহাটীলৈ লৈ গ'ল গুৱাহাটীত খেল খেলিবৰ বাবে গুৱাহাটীত গৈ আমি তিনিজনী যাবলৈ চেলেক হৈছিলোঁ ভানু লাৱণ্য আৰু মই আমি তিনিওজনী গুৱাহাটীত খেল খেলিবলৈ গ'লোঁ গুৱাহাটীত অলিম্পিকৰ বাবে বাছনি হৈছিল তাত আমি উত্তীৰ্ণ হৈছিলোঁ হ'লো যদিও অলিম্পিকত যাবলৈ নাপালোঁ আমি খেল মোৰ প্ৰিয় মই য'তেই খেল হয় তালৈকে মোক মতে খেল খেলিবৰ কাৰণে

খেলৰ পুৰস্কাৰ মোৰ বহুতখিনি আছে খেল খেল খেলি আমি ভালপাওঁ খেলত বহুত কষ্টও আছে বহুত জোৰ লাগে খেল খেলিবৰ বাবে উশাহবিলাক বহুত হেৰি হয় উশাহ লবলৈ অলপ কষ্ট হয় দৌৰোতে খেলিবলৈ এতিয়াও মোৰ ইচ্ছা খেল বুলি ক'লে মই ভালপাওঁ তাত মই খেল খেলিবলৈ গ'লোঁ মোক ছাৰ বাইদেউহেঁতে সকলোৱে ভাল পাইছিলে খেলত ৰাপ হোৱাৰ বাবে মই